যোৱা এক বছৰত হোৱা স্মৰনীয় অভিজ্ঞতা বুলি যদি ক'বলৈ যাওঁ তেন্তে ক'ব লাগিব যোৱা বছৰ এপ্ৰিল মাহত অনুষ্ঠিত হোৱা বিহুৰ গিনিজ বুক ওৱৰ্ল্ড ৰেকৰ্ড ওৱৰ্ল্ড ৰেকৰ্ডৰ যি উপস্থাপন এই উপস্থাপনত প্ৰায় অসমৰ বিভিন্ন অঞ্চলৰ পৰা নিৰ্বাচন কৰি অনা প্ৰায় ষোল্ল হাজাৰ ঢুলীয়া আৰু নাচনী একেলগে একেখন মঞ্চতে তেওঁলোকৰ নাচ প্ৰদৰ্শন কৰা হৈছিল আৰু এই প্ৰদৰ্শনৰ গিনিজ বুক অৱ ওৱৰ্ল্ড ৰেকৰ্ডৰ প্ৰতিনিধিও ইয়াত উপস্থিত আছিল অসমৰ গুৱাহাটীত অনুষ্ঠিত হোৱা এই অনুস্থানত অসমৰ ভালেই কেইজন স্থানীয় ব্যক্তি উপস্থিত থকাৰ লগতে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীও এই অনুষ্ঠানত উপস্থিত আছিল